হয় মই শিশুসকলক অসমীয়া ভাষা শিকোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ কিয়নো অসমীয়া ভাষাটো আমাৰ মাতৃভাষা আৰু ইংৰাজী হওক হিন্দী হওক বা আন ভাষাৰ উপৰিও আমাৰ ভাষাটো উচ্চ বুলি ভাবি মই শিশুসকলক সৰুৰ পৰাই যে এই ভাষাটো গুৰুত্বপূৰ্ণ দিব লাগে অসমীয়া ভাষাটো গুৰুত্বপূৰ্ণ দিব লাগে ইয়াৰ ওপৰত প্ৰয়োজন বুলি ভাবোঁ কিয়নো আমি অসমৰ বাসিন্দা যিহেতু আমি অসমৰ বাসিন্দা সেয়েহে অসমীয়া ভাষাটো চব ক্ষেত্ৰতে লাগে প্ৰত্যেকটো ক্ষেত্ৰতে অসমীয়া ভাষাটো প্ৰয়োজন হয় ঘৰৰ মানুহৰ লগতেই হওক বা অইন মানুহৰ লগতেই হওক কথা বতৰা পাতিবলৈ সাধাৰণতে আমি অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰোঁ সেয়েহে সৰু ল'ৰা ছোৱালীবোৰকো বা শিশুসকলকো এই অসমীয়া ভাষাটোৱেই অৱগত কৰাব লাগে আৰু এই ক্ষেত্ৰত চাব গ'লে কিছুমান মানুহে হয়তো অস ইংৰাজী ভাষা বা হিন্দী ভাষা বা আন অন্য ভাষা বুজি সহজেও ক'ব নোৱাৰে আৰু বুজি নাপায় সৰ্বমানে বুজি নাপায় অসমত থকা মানুহে ইংৰাজী হিন্দী এই দুটা ভাষা বা ইয়াৰ উপৰিও আন ভাষা সহজে বুজিও নাপায় আৰু ক'ব নোৱাৰে সেয়েহে অসমীয়া ভাষাটোৱেই প্ৰয়োজন হয় আৰু সেই অসমীয়া ভাষাটো প্ৰয়োজন হোৱাৰ বাবে শিশুসকলক সৰুৰ পৰাই অসমীয়া ভাষাটো অৱগত কৰাব লাগে কিয়নো শিশুসকলক সৰুৰ পৰা অসমীয়া ভাষাটো অৱগত কৰিলেহে তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ বা স্পষ্টকৈ ক'ব ক'ব পাৰিব আৰু আন কথা বতৰা পাতিবলৈ থাকিবলৈও অসমীয়া ভাষাটো স্পষ্টকৈ ক'ব পাৰিব আৰু কথা বতৰা পাতিবলৈ অসমীয়া ভাষাটোৱেই ব্যৱহাৰ কৰিব পাৰিব আৰু আনজনৰ লগত ক কথা বতৰা পাতিবলৈও অসমীয়া ভাষাটো শুদ্ধকৈ আৰু স্পষ্টকৈ ক'ব পাৰিব আৰু সেয়েহে অসমীয়া ভাষাটো শি সৰু ল'ৰা ছোৱালীক বা শিশুসকলক শিকোৱাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ